আলহীক আমি সদায় ভগৱান বুলি ভাৱোঁ আলহী আহিলেতো আমাৰ আমি ঘৰৰ মানুহে সকলোৱে ভালেই পাওঁ আলহী আহিলে আলহীতো ভগৱান বুলি ভাৱোঁ সেইটো কাৰণে আলহী আহিলে মানে গোটেই আমি সৰ্বোচ্চ এৰি দিব পাৰোঁ আলহীজনৰ আলহী এজনক আলহী আহিলে ঘৰত আমি যি খাই তেখেতসকলে ধৰক তেওঁলোকক শুশ্ৰূষা কৰোঁ শুশ্ৰূষাটো কৰোঁ তাৰ পিছত আমি আলহী আহিলে এটা কথাই ভাল লাগে খুৱাই ভাল লাগে তে আমি যিহেতু আমি গাঁৱৰ মানুহ ট্ৰাইবেল মানুহ আমি আমাৰ প্ৰথমতে থাকি আমাৰ যদি নিজৰ আমাৰ টাইবেল ট্ৰাইবেল মানুহৰ আমাৰ নিজৰ আলহী আহিলে আমি এটাই প্ৰথমতে আমাৰ সাজকন থাকে মদ থাকে সাজ কেঁচা তাৰ পিছত চাউলেৰে বনোৱা সেইটো আমি ধৰক ৰাইচ বিয়েৰ বুলি কয় আজিকালি মানে মানুহে কয় হেৰি আমি সেইটো মানে বস্তুটো মানে সেইটো সাজ খুৱাওঁ আহিলে তাৰ পিছতে লগতে গাহৰি মাংস থাকে ৰান্ধি খুৱাই ভাল লাগে গাহৰি মাংস গাহৰি মাংস বনাই বইল কৰি তাৰ পিছত এটা পাত এটা আছে নৰসিংহ পাত বুলি কয় তাৰ পিছতে মৰাপাত দি কৰি মৰাপাতৰ পাতটো দি আমি ধুনীয়াকৈ শুকুতা তিতা বুলি কওঁ ম আমাৰ ভাষাত আমি সেই পাতটো দি আমি ধুনীয়াকৈ বনাই আমি সাচৰ সাজৰ লগত দিওঁ বা খুৱাওঁ খাই ভাল পায় আমাৰ আলহী আমাৰ আলহীক আলহী মানে আমি যি খাই আলহী মানে একদম আমি এনেকুৱা শুশ্ৰূষা কৰোঁ আলহী মানে ক'ব নোৱাৰিব যে বেলেগত ক'ব লাগিব যে কি খুৱালে বুলি সেই ধৰণে আলহীক আমি ৰান্ধি খুৱাই ভালেই পাওঁ আৰু তাতে আমাৰ ভাতটো থাকে উখোৱা চাউলৰ ভাত থাকে আঢ়ৈ চাউল নাথাকে হা আমাৰ থকিব উখোৱা চাউলৰ ভাত তাৰ পিছত আলু পিটিকা থাকিব বেঙেনা চাতনি থাকিব আৰু মাছৰ পেটুকাৰ চাতনি ইপিনে মাংসটো থাকে গাহৰি মাংসটো আমাৰ প্ৰিয় গাহৰি মাংস আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে গাহৰি মাংস বিশেষ প্ৰয়োজনীয় গাহৰি মাংস থাকেই আৰু গাহৰিটো আমি ধুনীয়াকৈ বনাই পেলাই প্ৰথম বইল কৰি লওঁ বইল কৰি লৈ পেলাই পানীটো পেলাই তাৰ পিছত আমি চুপ যিটো গাহৰিৰ তেল হয় সেই তেলটো আমি ধুনীয়াকৈ দি দিওঁ কিন্তু মিঠাতেল নিদিওঁ তাত সেই তেল থকা মাংস বা দহ পোন্ধৰ দিয়েই সেই তাতেই তেল হৈ যায় সেই তেলটো দি বনাই ধুনীয়াকৈ তেলটোতে তেল ওলাব ফ্ৰাই কৰি লৈ তাৰ পিছত আলু চালু দি ধুনীয়াকৈ বনাই দিওঁ সেইটো আঞ্জা খাই আৰু এটা আমি আৰু এটা বৰ বিশেষকৈ এটা আলহীক আলহীয়ে আমাৰ আলহীয়ে খাই ভাল পায় মাটি মাহ আৰু গাহৰি মাংস সেইটো কিন্তু আমাৰ ট্ৰাইবেল মানুহে খুব ভাল পায় খাই আলহী সেইটো আহিলে বেলেগ আলহী আহিলেতো আমাৰ বেলেগ জাত মানুহ আহিলে বেলেগৰ হয় আমাৰ মেইন যিটো আমাৰ নিজৰ মানুহৰ আলহী আহে আমাৰ ট্ৰাইবেল মানুহ আমি আমি বস্তুটো মানে কি মাটি মাহটো আমি খাৰ দি কলগছৰ পৰা আমি যিটো কলগছ কাটি কলগছ শুকুৱাই কৰি আমি ৰ'দত দি শুকুৱাই জুইত লগাই কল কলৰ খাৰ বুলি কয় সেই কলৰ খাৰ আমি ব্যৱহাৰ কৰোঁ মাটি মাহৰ লগত মাটি মাহ কলৰ খাৰ দি পেলাহেনি বইল কৰি লওঁ বা প্ৰেচাৰ কুকাৰত দি দিলোঁ আমি চৰুত চৰুতে দি বইল কৰি ধুনীয়াকৈ বইল কৰি লওঁ তাৰ পিছত বইল কৰি লৈ উলিয়াই থৈ দিওঁ তাৰ পিছত মাংসখন মাংসটো থাকে মাংসটো আমি ভাজোঁ পূৰা শুকান পূৰা ভাজি একদম ফ্ৰাই কৰি ভাজি কটকটীয়াকে ভাজি কৰি তাৰ পিছত আমি সেই মাটি মাহটো কলাখাৰ দিয়া মাটি মাহটো সেই সেই সাজ কিন্তু তৰকাৰী খাই খুব ভাল পায় আমাৰ আমাৰ মানুহে ৰান্ধি খুৱাই ভাল লাগে আৰু সেইটো মানে কি ইজি মানে দ ইমান খৰচা নাই গাহৰি মাংসটোত মুৰ্গী মাংস এইবিলাক বনাব সকলোৱে জানে ছাগলী মাংস বনাব জানে আমাৰ মানুহবিলাকে সদায় প্ৰায় ভাগ মাছ খাব নতুবা গাহৰি মাংস খাব তিৱা আমাৰ তিৱা মানুহসোপা আমি লালুং মানুহ যিবিলাক গাঁৱলীয়া মানুহ গাঁৱৰ আমাৰ শাকটো থাকেই ধৰক ভাজিত থাকিলে ইপিনে থাকিব আমাৰ ঢেঁকীয়া এতিয়া কেঁকোৰা চাতনি থাকিব আৰু থাকিব কলমৌ শাক বিভিন্ন ধৰণৰ ব্যঞ্জন থাকে মানে আলহীয়েও মানে খাই মানে ক'ব লাগিব যে কি খাইছোঁ কেনেকুৱা ব্যঞ্জন অসমীয়া ব্যঞ্জন খাই ভাল লাগে বনায়ো ভাল লাগে আৰু মানুহক খুৱায়ো অতিথিক মানে আমি আলহীক যিহেতু আমি আলহীক খুৱাই ভাল পাওঁ আৰু নিজেও খাওঁ সেইটোৱেই